আমাৰ অঞ্চলৰপৰা শিলচৰ গুৱাহাটী লংকা ফৰকাটিং ডিফু আৰু হাফলং ধুবুৰী হোজাই অৰুণাচল মাৰ্ঘেৰিটা মৰিয়নি বঙাইগাঁও লামডিং গৌৰীপুৰ মাকোম তিনিচুকীয়া শিৱসাগৰ শিমলুগুৰি দুলীয়াজান আমগুৰি নাহৰকটীয়া চাপৰমুখ জাগিৰোড আৰু কোকৰাঝাৰ আদি এইকেইটা ষ্টেচনলৈ ট্ৰেইন চলে তাৰপিছত অসমত মানে অসমত চলা ৰেলকেইখন হ'ল নগালেণ্ড এক্সপ্ৰেছ বি জি এক্সপ্ৰেছ ৰাজধানী এক্সপ্ৰেছ শতাব্দী এক্সপ্ৰেছ অবধ অসম এক্সপ্ৰেছ নিউ তিনিচুকীয়া এক্সপ্ৰেছ জনশতাব্দী এক্সপ্ৰেছ এইকেইখনেই হ'ল অসমত চলা এক্সপ্ৰেছ আৰু মই যোৰহাটৰপৰা গুৱাহাটীলৈ যোৱা ৰাজধানী এক্সপ্ৰেছখনত উঠি পাইছিলোঁ